অঁ হয় দাদা মই মানে মোবাইল এটা ল'ম বুলি ভাবিছিলোঁ আপোনাৰ তাত বিছ পঁচিছ হাজাৰমানৰ ভিতৰত ভাল মোবাইল কেনেকুৱা পোৱা যাব হয় হয়

মোক মানে বৰ বিশেষ হেভি কামৰ কাৰণে নালাগে মাৰ মানে মোবাইলটো বেয়া হ'ল সেইকাৰণে এনড্ৰইড ফোন নহ'লেতো জানেই নচলে আজিকালি মিনিমাম যিখিনি ধৰি লওক লাগে কেমেৰা হওক বা ষ্ট'ৰেজ কেপাচিটি হওক সেইখিনি থাকিলেই হ'ব আপুনি এটা ভাল ভাল ৰেঞ্জৰ এটা চাই দিবচোন কম ৰেঞ্জৰ ভিতৰতে ভাল মোবাইল এটা হয় আপোনাৰ দোকানখন কোনখিনিত আছে হয় হয় হয় কেই বজাৰ পৰা কেই বজালে খোলা থাকে অঁ ঠিক আছে বাৰু মই সাত বজামানত যাম অঁ হ'ব বাৰু মই সাত বজা মানত যাবলৈ চেষ্টা কৰিম ঠিক আছে বাৰু দিয়ক